কৰ্মই ধৰ্ম কৰ্ম নকৰিলে ধৰ্ম একো মূল্য নাই গতিকে কৰ্ম কৰি ধৰ্ম কৰিব লাগে আমাৰ সেই শিক্ষাঞ্চলবিলাকত ধৰ্ম শিক্ষা দিয়া হয় কি বিভিন্ন ধৰণৰ প্ৰাৰ্থনা কৰা হয় কিন্তু এই প্ৰাৰ্থনাসমূহ যাতে বল পূৰ্ৱকভাৱে জাপি দিয়া নাই তাৰ প্ৰতি সতৰ্ক হ'ব লাগে যিহেতু একেখন স্কুলতে খ্ৰীষ্টান হিন্দু বৌদ্ধ শিখ মুছলমান আদি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা আহৰণ কৰে গতিকে ধৰ্মৰ নামত যাতে বিভেদ নহয় তাৰ প্ৰতি ৰক্ষা সদা সতৰ্ক হ'ব লাগে আৰু তেওঁলোকক প্ৰাৰ্থনা আদি কৰিবলৈ যাওঁতে তেওঁলোকৰ মতামত ল'ব লাগে তেওঁলোকৰ মতামত অনুসৰি এতিয়া সেই কৰ্তব্যত আগবাঢ়িব লাগে ধৰ্ম নহ'লে কৰ্ম উচিত কৰ্ম সমাধান নহয় গতিকে ধৰ্ম লাগিবই গতিকে স্কুলত থাকোঁতে সদায় স্কুলৰ আৰম্ভণিতে এইটি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনাটো সমূহিকভাৱে ভগৱন্তৰ ওচৰত প্ৰেৰিত হ'ব লাগে ভগৱন্তৰ কৃপা ভিক্ষা মাগি দিনটো জাগিৰে ভালে কৌশলে পাৰ হয় স্কুলৰ আৰম্ভণিতে সেইটো শিক সেইটোৰ কাৰণে ভগৱন্ত প্ৰাৰ্থনা উদ্দেশ্যৰে এইটো প্ৰাৰ্থনা কৰা হয় গতিকে বিভিন্ন প্ৰাৰ্থনা কৰা হয় এই প্ৰাৰ্থনা কৰোঁতে লক্ষ্য ৰাখিব লাগিব যাতে কোনো ছাত্ৰ ছাত্ৰী বিভিন্ন ধৰ্মৰ ছাত্ৰ ছাত্ৰী যদি খুব অন্যায় কৰা নহয় অন্যাই কৰিলে বৰ বেয়া খবৰ হ'ব ইয়াতে বিৰোধ হ'ব ধৰ্ম নামত বিৰোধ সকলো ভাল নহয় ধৰ্ম একতাৰে বান্ধ খুৱাই থাকে ধৰ্মই সকলোৰে শিক্ষা উচিত ভাল স্বাস্থ্যৱান হ'ব শিক্ষা দিয়ে ধৰ্ম সৎমান সচত্যমানভাৱে ধৰ্ম শিক্ষাই দান দিয়ে এই পাৰ্থনা